আমি বিদ্যুতৰ পৰা ৰক্ষা পৰিবলৈ হ'লে নিজে কিছুমান সাৱধানতা ল'ব লাগিব বিদ্যুতৰ তাঁৰবিলাক ক'ৰবাত ছিগি আছে নেকি ওপৰত যোনটো প্লাষ্টিকৰ নিচিনা লেয়াৰ থাকে সেই লেয়াৰটো এৰাই আছে নেকি সেইবিলাক চাব লাগিব আৰু বিদ্যুতৰ কেনেবাকৈ তাঁৰ তিতা হাতে চুব নালাগে আৰু ক'ৰবাত যদি কিবা গছৰ মেইন হেৰিয়াত যদি তাঁৰত যদি গছৰ ডাল পাত লাগি আছে তেনেকৈও বিদ্যুতৰ ক্ষতি হ'ব পাৰে সেইটো কাৰণে সেইবিলাকৰ কাৰণে সাৱধান হ'ব লাগিব আৰু বিদ্যুতৰ ব্যৱহাৰ কৰোঁতে ছুইচ বৰ্ডখন চুইচটো দিবলৈ হ'লে বা ফেনৰ চুইচ বা হওক বা ফ্ৰীজৰ ছুইচেই হওক যিকোনো ছুইচ দিবলৈ হ'লে এইবিলাক তিতা হাতেৰে কেতিয়াও চুব নালাগে আৰু এইবিলাকৰ পৰা সাৱধান হ'ব লাগে ছুইচ দিওঁতে যাতে কিবা হেৰি হৈ আছে নেকি কিবা ছুইচ ঢিলা হৈ আছে নেকি বা বৰ্ডখনৰ কিবা বিজুতি ঘটি আছে নেকি ছুইচটো দিওঁতে জুই মাৰিছে নেকি এইবিলাক চাব লাগে যদি এইবিলাক ঢিলা হৈ আছে বা কিবা হেৰি ছিগি আছে তাঁৰ ছিগি আছে এইবিলাক দেখাৰ লগে লগে নতুনকৈ নতুন ব্যৱহাৰ লগাব লাগে তাৰপৰা আকৌ এই বিদ্যুতৰ এইবোৰৰ মানে পৰা সাৱধান হৈ থাকিব লাগিব সাৱধানতাৰ কাৰণে সদায় নিজেই চেফ ছাইড হৈ থাকিব লাগিব কিছুমান এতিয়া বিজুলী প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেও এইবিলাক হেৰি হয় আৰু যদি কেনেবাকৈ ছুইচটো কিবা ঢিলা হৈ পেলাই হেৰি হৈ থাকে শ্বৰ্ট মাৰিব পাৰে পানী হাতে চুলেও শ্বৰ্ট মাৰিব পাৰে শ্বৰ্ট হোৱা হ'লে আমাৰ শৰীৰৰ নিজৰে ক্ষতি হয় সেইটো কাৰণে এইবিলাক সাৱধান হ'ব লাগিব আৰু যাতে এইবোৰ হেৰি হ'ব নাই এইবিলাক যাতে হ'ব নোৱাৰে তাৰবাবে আমি নিজেই সা সাৱধান হৈ কাম কৰিব লাগিব